হয় মই কাজিৰঙা আৰু গুৱাহাটীৰ চিৰিয়াখানালৈ চৰাই চাবলৈ গৈছিলোঁ তাত মই বিভিন্ন ধৰণৰ চৰাই দেখিছিলোঁ যেনে শামুক ভঙা বৰটোকোলা ময়ুৰ আৰু বিভিন্ন ধৰণৰ তাৰোপৰিও বিভিন্ন ধৰণৰ মই চৰাই দেখিছিলোঁ কিন্তু সেইবোৰৰ ইমানবোৰ নাম মই নাজানো সেইবোৰ চৰাই তেওঁলোকে কৈছিলে যে কিছুমান আন পৰিভ্ৰমী চৰাই বুলিয়ো কৈছিলে কিছুমান চৰাই আহে আৰু কিছুমান চৰাই এই মানে আকৌ সিহঁতৰ হেৰিয়ত মানে গুচি যায়গৈ যেতিয়া মানে সিহঁতৰ চিজনতো আহে তেতিয়া এই সেই সময়ত মানে তেওঁলোক অসমলৈ আহে তাৰ বাকী সময়ত তেওঁলোক বেলেগলৈ যায় আৰু তাৰোপৰিও তাৰোপৰিও তাতে একেবাৰে থকা বহুতো চৰাই চিৰিকটি আছিলে বিশেষ মই হেৰি চৰাইবোৰৰ নাম নাজানো কিন্তু তাৰোপৰিও তাত মই মানে আৰু দেখিছিলোঁ বেছিকৈ ময়ুৰ চৰাই ময়ুৰ চৰাই দেখিছিলোঁ তাৰপিছত আৰু অ' বৰটোকোলা চৰাই দেখিছিলোঁ হাড় মুখভঙা চৰাই দেখিছিলোঁ আৰু এনেকুৱা বিভিন্ন ধৰণৰ চৰাই দেখিছিলোঁ আচলতে সেই চৰাইবোৰ আমাৰ আমি সদায় ধৰক দেখি থকা চৰাইবোৰতকৈ আৰু অলপ বেলেগ আছিল আমি ঘৰত দেখি থকা চৰাই বিভিন্ন ধৰণৰ শালিকী কপৌ পাৰ অ' বগলী আৰু এনেকুৱা বহুতো বিভিন্ন ধৰণৰ চৰাই আছে সৰু ডাঙৰৰপৰা আদি কৰি বহুতো বিভিন্ন ধৰণৰ চৰাই আছে সেই চৰাইখিনি আচলতে দেখিবলৈ বহুতো ধুনীয়া আৰু মনমোহাও হয় বহুতো বিভিন্ন ধৰণৰ আমাৰ সেই আমাৰ স্থানীয় স্থানীয় জেগাৰ চৰাইতকৈ তেওঁলোক বহুতো পৃথক পৃথক ধৰণৰ হয় আচলতে সেইবোৰ চৰাই আৰু দেখিবলৈও বহুত ধুনীয়া আমাৰ এয়াও ধুনীয়া মানে বহুত চৰাইবোৰ কিন্তু মানে তেওঁলোকে তেওঁ মানে সেই চৰাইবিলাক আগৰো মানে হেৰি চৰাইবিলাকৰ যিবোৰ মানে মানে হেৰি কি কয় চিৰিয়াখানাতে আছিলে সেই চৰাইবোৰ আচলতে তেওঁলোকক মানে সংগ্ৰহ সংগ্ৰহ কৰি ৰখা হৈছিলে আৰু আমাৰ ইয়াৰ চৰাইবোৰ তেনেদৰে সংগ্ৰহ কৰি ৰখা নহয় তাত আৰু বিভিন্ন ধৰণৰ বহুতো চৰাই দেখিছিলোঁ কিন্তু মোৰ ইমানবোৰ চৰাই মানে মই চিনি পোৱা নাই কিন্তু মানে চিনি তেওঁলোকৰ নাম মানে সেই চৰাইবোৰৰ নামবোৰ মোৰ এই ইমান চিনি পোৱা নাছিলোঁ সঁচাকৈয়ে বহুত ভাল লাগিছিলে সেই ঠাইবোৰৰ চৰাইবোৰ চায়